ফকৰা যোজনা বুলি কওঁতে আমি আগতে সৰুতে বহুত ফকৰা যোজনা পঢ়িবলৈ পাইছিলোঁ তাৰ ভিতৰত কিছুমান যেনে ধৰক গুৰুতকৈ শিষ্য সিয়ান খুচৰি খুচৰি লয় জ্ঞান ইয়াৰ অৰ্থ এনেকুৱা ধৰণৰ যে আজিকালিৰ ল'ৰা ছোৱালীবিলাক পঢ়াৰ ক্ষেত্ৰত ইমান স্মাৰ্ট হৈ গৈছে যে তেওঁলোকে কিছুমান নজনা কথা জানিবৰ কাৰণে গুৰুজনক সদায় সোধ পোছ কৰি থাকে আৰু মানে যিকোনো নজনা কথাই গুৰুজনৰ পৰাই সুধি সুধি সুধি সুধি প্ৰত্যেকটো কথাই সুধি সুধি সুধি সুধি তেওঁলোকে ইমান পাৰ্গত হৈ যায় ইমান পাৰ্গত হৈ যায় সেইকাৰণে ফকৰা যোজনাটোত কৈছে গুৰুতকৈ শিষ্য সিয়ান খুচৰি খুচৰি লয় জ্ঞান আৰু এটা ফকৰা যোজনা আছে যে আজিকালি আমাৰ প্ৰত্যেকখন ঘৰত বুলি নকওঁ মই কিন্তু প্ৰায় কিছুমান ঘৰৰ কথা কৈছোঁ কিছুমান ঘৰত এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে নেকি ঘৰৰ কাৰণে কোনো কাম কাজ নকৰি ৰাস্তাই ঘাটে অনাই বনাই ঘূৰি ফুৰে দেউতাকৰ কামতেই হওক বা মাকৰ কামতেই হওক কোনো মানে সহায় সহযোগিতা আগ নবঢ়াই যিটো নেকি মানে ৰাস্তাই ঘাটে ঘূৰি ফুৰে গতিকে তেওঁলোক থকাতকৈ নথকাই শ্ৰেয় যেন অনুভৱ হয় সেইকাৰণে আগতে অভিজ্ঞ লোকসকলে এনেকুৱা ধৰণৰ কিছুমান ফকৰা যোজনাৰ যোগেদি মানুহক এনেকুৱা ধৰণৰ কিছুমান কথা বুজাইছিলে গতিকে সেই ধৰণৰ কথাবিলাককে আগতে ফকৰা যোজনা আকাৰত কৈছিলে যে আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল আৰু ঠিক তেনেকৈ এনেকুৱা কিছুমান ফকৰা যোজনাৰ ভিতৰত আৰু আমি আগতে কিতাপতেই পাইছিলোঁ যে কিছুমান পাইছিলোঁ এনেকুৱা ধৰক ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি এনেকুৱা কথা কিছুমান আমাৰ ক্ষেত্ৰতে চলি থাকে যে ধৰক যিটো আমি নিত্য নৈমিত্তিক ঘটনা কিছুমান ধৰক মই কিবা এটা কথা ভাবি থৈ দিছোঁ কিবা এটা পৰিকল্পনা ভৱিষ্যতৰ পৰিকল্পনা এটা কৰি থৈ দিছোঁ যে এইটো কৰিম সেইটো কৰিম কিন্তু সেনেকুৱা ধৰণৰ কিছুমান কথা ফলিয়াই যদিও যিটো কথা কিছুমান ভাবিছোঁ কেতিয়াবা সেই কথাটো হয়তো সময়ত গৈ সিদ্ধি নহয় মানে ভাবিছোঁ কিবা এটা হয় কিবা এটা যিটো কথা মই ভাবি আছোঁ সেই কথাটো কিন্তু মই ফলপ্ৰসূ হ'ব পৰা নাই নিগেটিভটোহে হৈছে সেয়েহে গুৰু আগৰ বিজ্ঞজন সকলে কৈ গৈছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি